দমকলে মাটিৰ তলৰ পৰা পানী উলিওৱাত বিশেষভাৱে সহায় কৰে আৰু সেই পানী কুঁৱা পুখুৰী বা বিলতকৈ চফা হয় গাঁৱত সকলোৱে ব্যৱহাৰ কৰিব পৰাকৈ এটা ৰাজহুৱা কুঁৱা আছে তালৈ মানুহে বিশেষকৈ ৰাতিপুৱা আৰু গধূলি সময়ত পানী নিবলৈ অহা দেখা যায় আৰু পানী নিবলৈ অহা মানুহখিনিৰ ভিতৰত বিশেষকৈ গাঁৱৰ মহিলা বা ছোৱালীসকলক বিশেষভাৱে অহা দেখা যায় আৰু দমকলৰ ব্যৱহাৰে কুঁৱাৰ পৰা পানী নিয়াৰ কষ্টটো অলপ হ'লেও কমাই দিয়ে কিন্তু দমকল থকাৰ উপৰিও যিহেতু গাঁৱৰ প্ৰত্যেকঘৰ মানুহতে দমকল নাই গতিকে বেছিভাগ মানুহে পানী কাৰণে ৰাতিপুৱা বা গধূলি বা দুপৰীয়া সময়টো গাঁৱৰ ৰাজহুৱা কুঁৱাটোৰ ওচৰলৈকে বিশেষকৈ অহা দেখা যায়